জন্তুৰ যত্ন লওঁতে প্ৰাকৃতিক আৰু জৈৱিক দুয়োটা পদ্ধতিয়ে ব্যৱহাৰ কৰা হয় জন্তুসমূহক বাঁহেৰে নিৰ্মিত গোহালিত ৰখা হয় সিহঁতক ঘাঁহ খাবৰ কাৰণে দিনত মেলি দিয়া হয় আৰু খেতিৰ সময়ত ঘৰতে বা ফিল্ডত বান্ধি ৰখা হয় কাটি আনি খাব দিয়া হয় ঘাঁহ আৰু চাউলৰ পানী ভাতৰ নিসনি শাক পাচলিৰ বৰ্জিত অংশ খাবলৈ দিয়া হয় গছৰ পাত বাঁহপাত লতা এইবোৰ কাটি আনি খাবলৈ দিওঁ আৰু কেতিয়াবা দোকানৰ পৰা পলিচ চাপৰ আদি আনি পানীৰ লগত আৰু কলগছ দি দানা কৰি দিয়া হয় আৰু ঘৰৰ ধান কোটোৱা ওলোৱা তুঁহগুৰি পানীৰ সৈতে মিহলি কৰি দিওঁ আৰু জন্তুবোৰ পোহি আমি সিহঁতৰ পৰা গাখীৰ পাওঁ আৰু ছাগলী গাহৰিৰ পৰা আমি মাংস পাওঁ আৰু এইবোৰ বিক্ৰী কৰি অৰ্থ উপাৰ্জন কৰোঁ হয় আমাৰ ঘৰৰ ডাঙৰে জীৱ জন্তুৰ লালন পালন কেনেকৈ কৰিব লাগে তাক ওপৰৰ পৰা পৰামৰ্শ দিয়ে বেছি মহ দাহ হ'লে মহে নাখাবলৈ আঁঠুৱা তৰিবৰ কাৰণে কয় আৰু নিজেও জীৱ জন্তু পোহাৰ ওপৰত আমি প্ৰশিক্ষণ লৈছিলোঁ